বিয়াত কিছুমান ভাল লগা নৃত্য সংগীতৰ নামসমূহ হ'ল যেনে বিহু গীত জুবিন গাৰ্গ লগতে অনেক ধৰণৰ গায়ক গায়িকাৰ গীতসমূহ বিহুৰ লগত জড়িত লগতে প্ৰেমমূলক গীতসমূহ আধুনিক গীতসমূহ বহুতো নতুন নতুন শিল্পী যেনে নীল আকাশ আৰু বহুতো দীপলিনা ডেকাৰ আদি অনেক ধৰণৰ বহুতো নতুন নতুন গীতসমূহ লগতে জুবিন দাৰ গীতসমূহ এই গীতসমূহ বিয়াত বজোৱা বা লগোৱা হয়